মই তিতাবৰৰ পৰা কৈছোঁ অ আপোনাৰ অ ঘৰত দিবহি লাগিব অ আপোনালোকে এনেই কেইটা বজাত পাৰিব বাৰু মোৰ মানে অলপ মানে এতিয়া বাহিৰত কামো আছিলে

অ আপোনালোকে এনে কেইটা বজাত পাৰিব এতিয়া কেইটা বাজিছে এতিয়া চাৰিটা অ এতিয়া আপোনালোক অ অ অ হ'ব তেন্তে মই তেতিয়া ঘৰো পামগৈ তেতিয়ালৈকে অ